মাছমৰীয়াসকলৰ জাতিক সাধাৰণতে চৰাল বুলি কোৱা হয় আমি আৰু আছে আপোনাৰ এটা আমি একেলগে বাস কৰোঁ কাৰণ আমি যদিওঁ জাতি বেলেগ বেলেগ মানুহ আমি একেই হয় মানুহ হয় চবে মানুহ হয় সেইটো কাৰণে মানুহৰ এটা বিভাজন আহিছে কি মানুহ ভাগ হৈছে কিছুমান জাতি একেলগে থাকিব নোৱাৰে মানুহটো মুছলমান কোনোবা কোনোবাই কয় কি সি হিন্দু কোনোবাই কয় মুছলমান হিন্দু একেলগে থাকিব নোৱাৰে কাৰণ কিয় নোৱাৰে চব একেই একেই হয় চবেই চবটো মানুহেই ন তেতিয়া হ'লে চবেই একেলগে থাকিব পাৰে নিজৰ মনৰ লগত কথা আছে যদি মনটো যদি নিজে যদি মনটোত যদি ভাবে যদি আমি চব আমি ফাৰ্ষ্টততে এটা মানুহজন এটাইটো আছিলে দুজন মানুহৰ পৰা আমি আহিছোঁ সেনেকৈ যদি ভাবে সকলোৱে লাভ মানুহে মানুহৰ ভাগ কৰিছে বোলে জাতি বেলেগ কৰিছে কিবা বেলেগ কৰিছে কাৰণ মাছমৰীয়াটোক চৰাল বুলি কিয় কৰে মাছ মাৰিছে সিহঁতে মাছ মাৰি খাইছে কাৰণ সিহঁতে জাল গুঠিব জানিছিল জাইব কৰবাত শিকিছে শিকি কিনে জাল বনাই মাছ মাৰা মাছ মাৰে কাৰণে সিহঁতক চৰাল বুলি কয় মাছ মাৰা আৰু উদযাপন কৰোঁ উৎসৱবোৰ হৈছে আছাৰা আছাৰা বনাই কিনে মাছ মাৰা যায় আপোনাৰ জাল বনোৱা যায় পল বনোৱা যায় চেপা বনোৱা যায় তাৰ পিছত আপোনাৰ জোৱাৰ বনোৱা যায় তাৰ পিছত আপোনাৰ এই নেটদি দি নেট বনাই ডাঙৰ ডাঙৰ নেট বনাই ডাঙৰ ডাঙৰ ফিছাৰিবিলাকত মাৰিবৰ কাৰণে সেনেকৈ মাৰে মাছ তাৰ পিছত আকৌ আপোনাৰ এতিয়া মেচিন ওলাইছে আগতেতো মেচিন নাছিলে মেচিন নহওঁতে আপোনাৰ সেই আছাৰেৰে আছাৰা বনাই কিনে নিজে ঘৰত নিজেই গুঠি সেনেকৈ বনাই কিনে আছাৰা মাৰিছিলে তাৰ পিছত আপোনাৰ লাহে জালো বনালে লাহে লাহে মেচিন আহিল মেচিন আহাৰ পিছত আকৌ এতিয়া সিঁচি কিনে গোটেইখিনি মাছ ধৰিব পাৰি আগতে যদিওঁ মাছ মাৰিছিলে গোটেই মাছ মাৰিব পৰা নাছিলে যেতিয়া ফিছাৰিত মাছ থাকেই আছাৰাৰে যায় কিনে বা নেটেৰে মাৰিলে যি উঠিলে উঠিলে কিছুমান ৰৈ যায় এতিয়া আকৌ এতিয়া মেচিন হৈছে মেচিন হ'লে পানীটো গোটেই সিঁচি দিলে গোটেইখিনি মাছ ধৰিব পৰা গোটেইখিনি মাছ যদিওঁ বোকাতে থাকে এতিয়া উঠাব নোৱাৰিলেওঁ তেতিয়া আগৰ মানুহে সেই কাৰণে এটা সুবিধা কৰি লৈছিল পানীটো মানে সেই বস্তুটো সেই কৰিছিলে যে বোকাত যদিওঁ মাছটো ৰয় এটা মানে কি সেই কৰি কিনে নেট মাৰি দিয়ে নেট পাৰি দি কিনে পানী অলপ অলপ এৰাই দি এৰি দি কিনে মাছটো ধৰি লয় সেনেকৈ ধৰিছিলে